অঁ হয় নাই নাই ক হয় হয় হয় হয় কচোন অঁ মই আমিও ভাবি আছিলোঁ যে আমিও তাৰে ওপৰত এটা প্ৰস্তুতি চলাম বুলি তো অসম সাজপাৰৰ ওপৰত তিৱা ৰাভা আদি বহুত সাজপাৰ আছে যিবোৰ ওপৰত আমি আমাৰ ইটোৰ ওপৰত আমি কাম কৰিব পাৰোঁ আমি তেনেকেই আমি আমিও বিচাৰি আছোঁ অঁ অসমীয়া মুগা বিহুৰ যিখিনি সাজপাৰ আছে তাৰ ওপৰতো আমি এটা ভাল পদক্ষেপ ল'ব পাৰোঁ এইটোৰ জৰিয়তে গতিকে আমি আমিও ভাবি আছোঁ চিন আমিও এইটো চিন্তা কৰিছোঁ যে আমিও কৰিম নতুন নতুন কিছুমান ডিজাইন আনি পেলাই আমি সেইটোৰ ওপৰত কাম কৰিম বুলি আমি ব্যৱস্থা ল'ম বুলি আমিও ভাবিছোঁ কথাটো এইটো যিহেতু মেখেলা চাদৰ নিজৰ এটা মৰ্যদা আছে আৰু সেই হিচাপে মৰ্য মেখেলা চাদৰযোৰ যেনেকৈ আমাৰ আগৰ দিনত যেনেকৈ পৰিধান কৰা হৈছিল তেনেকৈ পৰিধান কৰাটো ভাল বুলি মই ভাবোঁ ত তেওঁ তাতে আৰু বেছি মানে সেই নকৰাকৈ পৰিধান নকৰাটোৱে ভাল হ'ব বুলি মই ভাবোঁ আৰু হয় ধন্যবাদ